লকডাউনত একোতো বস্তু নাপং বাহিৰত বাজাৰ চাজাৰ চব বন্ধ কাৰাকপ একদম ঘৰৰ চাউল ভিজে থৈছোঁ মিক্সীত খুন্দিছোঁ ধুম ধাম টেকলি পিন টেকলি পিঠা বনাইছোঁ নাৰিকল দিছোঁ গছৰ নাৰিকল পাৰিছোঁ সেয়ে খাইছো আৰু আৰুতো পুখৰীৰ পাছৰ দিশে মাছ আছে সেই মাছ মাছ আনিছোঁ মাৰিছোঁ মাছ মাৰি কাটিছোঁ কাটি ৰাঙালাওৰ পাতত দিছু দি পানীত উহবা দিছু উতল আইছি ৰাঙালাউৰ পাতৰ ভিতাৰত মাছ কাটি কাটি দেউং দি সেই উহং সেনেকেন আমি খাওঁ এটা ৰেচিপি বানোং সেনেকেনে খাই আছিলোঁ আৰ ঘৰৰ বস্তুৱে খাই আছিলোঁ বাইজোক ত' আমি যাবা নৰু আৰ ক'ৰপৰা আনি বাজাৰ পাতি চব বন্ধ কাৰাকপ ঘৰতে খাওঁ আৰু ৰান্ধি বাঢ়ি সেনেকৈ আটা আটা কিবা কৰি যোগাৰ কৰি থৈছিলোঁ আটাৰ পিঠা কৰোঁ তাৰপিছত পিঠাগুড়িৰপৰা আমি খোলাচাপৰি বানোং সেনেকেন ৰান্ধি ৰান্ধি খাইছিলোঁ সেই লকডাউনৰ সময়ত ওলবা চোল্বাটো ন'ৰি আৰ বাজাৰ চাজাৰ নাই সেনেকেন সেনেকেন বস্তু যোগাৰ কৰি কৰি বিবিধ বস্তু ৰান্ধিছিলোঁ আৰু খাইছিলোঁ আৰ ৰান্ধা খাৱা বাগৰ দিয়া সেইখিনি সময়ত একোতো নাপঙে ঘৰতে এই ধান ভিজে থৈ মুড়ি ভাজিছিলোঁ মুড়ি খাইছিলোঁ এনেকেনে লকডাউনত আৰ ৰান্ধবাক ল'গি চেষ্টা কৰিছিলোঁ বিধে বিধে বস্তু